শিক্ষা ব্যৱস্থাৰ বিষয়ে ক'বলৈ গ'লে আচলতে বৰ্তমান আচলতে শিক্ষা ব্যৱস্থাটো আচলতে ব্যয়বহুল হৈ গৈছে আচলতে দুখীয়া ঘৰৰ বা যি মধ্যবিত্ত ঘৰৰ শ্ৰেণী আচলতে উন্নত শিক্ষা আচলতে ল'ব পৰা নাই আৰু সেইকাৰণে আচলতে শিক্ষাৰ যি মানদণ্ড সেই মানদণ্ড আচলতে বহুত তল পৰ্য্যায়ৰ তল পৰ্য্যায়ৰ হ'বলৈ গৈ আছে যিখিনি ধনী বা টকা থকা মানুহ সেই টকা থকা মানুহখিনি আচলতে ভাল শিক্ষা উপযুক্ত শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে আৰু যিখিনি আমি দুখীয়া বা মধ্যবিত্ত ঘৰৰ পৰা অহা যিসকল ল যিসকল ল'ৰা ছোৱালী তেওঁলোকে আচলতে সেই ভাল শিক্ষাটো বা যে এই উপযুক্ত শিক্ষাটো আচলতে লাভ কৰিব পোৱা নাই ফলত তেওঁলোকে কি হৈছে কম জ্ঞানেৰে আচলতে তেওঁলোকে চাকৰিৰ পৰা বঞ্চিত হৈছে বা যি আমাৰ চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কিন্তু যিবোৰ ব্যয়বহুল শিক্ষা তাতে আচলতে অধিক জ্ঞানৰ আচলতে জ্ঞান অধিক জ্ঞানৰ অধিক জ্ঞান তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয় আৰু তাৰ ফলত তেওঁলোকে অধিক জ্ঞানৰ জৰিয়তে তেওঁলোকে আচলতে বিভিন্ন চৰকাৰী চাকৰি বা যিবোৰ বৃহৎ চাকৰি সেই বৃহৎ চাকৰিত তেওঁলোকে নিযুক্তি লাভ কৰিছে আৰু গ্ৰাম্য অঞ্চলৰ শিক্ষা আচলতে উন্নত কৰাৰ এ এটাই উপায় আছে আচলতে গ্ৰাম্য অঞ্চলবোৰত আমি দেখিবলৈ পাওঁ যে কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা আচলতে কোনো ধৰণৰ বা শিক্ষা ব্যৱস্থাৰ ফালৰ পৰা কোনো ধৰণৰ মানে প পৰিদৰ্শন কৰা নহয় যাৰ ফলত কিছুমান শিক্ষকে আচলতে সময়মতে উপস্থিত নহয় আৰু বহুতো মানে ল'ৰা ছোৱালী সংখ্যা অচলতে বহুত কম গ্ৰাম্য অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ আচলতে ল'ৰা ছোৱালীৰ শিক্ষাটো খুবেই কম আচলতে যাৰ ফলত আচলতে শিক্ষক আচলতে পৰ্য্যাপ্ত পৰিমাণৰ শিক্ষক নাই তাৰ ফলত ল'ৰা ছোৱালী খুব কম কৰি আহে তাৰ ফলত আচলতে এক অৰাজকতা চলি আছে আৰু গ্ৰাম্য অঞ্চলৰ শিক্ষা ব্যৱস্থাক আচলতে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা হোৱা নাই চ কেৱল চহৰমুখী হোৱা দেখা গৈছে আৰু শিক্ষা ব্যৱস্থাক আচলতে চৰকাৰে এইদৰে আচলতে সকলো গ্ৰাম্য অঞ্চলৰ পৰা চহৰমুখী সকলোকে সমান পৰ্য্যায়ত চাব লাগে আৰু স্কুলসমূহত আচলতে শিক্ষকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু শিক্ষা যিটো পদ্ধতি সেই পদ্ধতিটোক আচলতে ডিজিটেল কৰিব লাগে যিমান পাৰি সোনকালে কাৰণ আমি বৰ্তমান নহ'লে ভাৰতীয় যি আমাৰ পৰ্য্যায় সেই বা বিদেশী যি পৰ্য্যায় সেই বিদেশী পৰ্য্যায়ৰ সৈতে আমি মানে ফেৰ মাৰিব নোৱাৰিম ভৱিষ্যত দিনবোৰত